জলবায়ুৰ পৰিবৰ্তে আমাৰ অঞ্চলত প্ৰভাৱ পেলায় খাদ্য খাদ্য খাদ্যৰ অসুবিধা হয় খৰাং খৰাং কালিত বহুত বেহাৰ তাৰ পিছত কবি মূলা এইবোৰ খেতি কৰা হয় তেতিয়া খেতি কৰিলে গৰু ছাগলী উদঙীয়া গৰু ছাগলীয়ে সেইবোৰ নষ্ট কৰে নষ্ট কৰাৰ ফলত সেইবোৰ নষ্ট লোকচান হয় বেয়া বতৰ বতৰৰ ধুমুহা আহিলে বা শিল বৰষুণ দিলে বহুতৰে ঘৰ দুৱাৰ গছ গছনিয়ে ভাঙি ঘৰ দুৱাৰ উৰুৱাই নি উৰুৱাই নিয়াৰ ফলত বহুতো লোকচান হয় এনেবোৰ লোকচান হ'লে কৃষকসকলে কৃষকসকল বহুত কষ্ট বহুত কষ্টৰে আকৌ সেইবোৰ সেইবোৰ ভাল কৰিব লগা হয় এনেকৈয়ে লোকচানৰ সৈতে মোকাবিলা কৰি কাৰণ লোকচান হ'লে বহুত অসুবিধা হয় টকা পইচাৰ ফালৰ পৰাও বহুত কষ্ট পোৱা যায় এনে এনেকৈয়ে মোকাবিলা কৰা হয়